নতুন প্ৰজন্মক কেৱল চৰকাৰী চাকৰিৰ কাৰণে আশা কৰি নেথাকি ব্যৱসায় কৰাটো মই বিচাৰোঁ কাৰণ ব্যৱসায় কৰিও বহুত বহু ব্যৱসায় কৰিও বহুতো ল'ৰা আত্মনিৰ্ভৰশীল হ'ব পাৰিছে তাৰ উদাহৰণ বহুতো আছে ঘৰতে এখন কুকুৰা ফাৰ্মেই হওক বা গাহৰি ফাৰ্মেই হওক

ভালদৰে প্ৰতিপালন কৰি সিহঁতি আত্মনিৰ্ভৰশীল হ'ব পাৰে ব্যৱসায়ৰ পৰা বহুত লাভৱান হ'ব পাৰি চৰকাৰী চাকৰি বুলি অকল যে চৰকাৰে চাকৰিৰ পাছতেই ঘূৰি ফুৰিব লাগিব সেইটো কথা নহয় পঢ়ি শুনিও মানুহে চাকৰিকেই যে কৰিব লাগিব সেইটো কথা নহয় ব্যৱসায়ো কৰিব পাৰি বহুতো নিবনুৱা ল'ৰাই পঢ়ি শুনি থাকি নিবনুৱা হৈ থকা ল'ৰায়ো আজিকালি ব্যৱসায় কৰি বহুত লাভৱান হৈছে সিহঁতি ব্যৱসায় বিভিন্ন ধৰণে ব্যৱসায় কৰিব পাৰি বহুতো আছে গাহৰি পালকে হওক বা কুকুৰা পালকেই হওক নহ'লেও চাহ গছৰ ব্যৱসায় কৰিব পাৰে চাহপাতৰ ব্যৱসায় কৰিব পাৰে বিভিন্ন ধৰণৰ ব্যৱসায় কৰিব পাৰে ব্যৱসায় মানুহৰ মূল মূলধন পুঁজি নহ'লেও চৰকাৰে আজিকালি বহুত সুবিধা দিছে ব্যৱসায়ৰ কাৰণে নিবনুৱা ল'ৰাবোৰক সংস্থাপনৰ কাৰণে তেওঁলোকে অনুদান আগবঢ়াইছে সেই অনুদানেৰে নিজৰ যদিও পুঁজি নহয় সেই অনুদানেৰে আগবাঢ়ি যাবলৈ চৰকাৰে সুবিধা কৰি দিছে সেই সুবিধা গ্ৰহণ কৰি নিজে যদি ব্যৱসায় ভাল ধৰণে ব্যৱসায়ত লাগি যায় তেতিয়া ফলৱৰ্তী হ'ব বুলি মই

মই সিহঁতক যিসকল নিবনুৱা ল'ৰাক আছে ঘৰতে বহি চাকৰি পাছত দৌৰি ফুৰিছে তেওঁলোকক কওঁ যে চাকৰি কাৰণে ঘূৰি চাকৰিৰ কাৰণেও লাগিব লাগে নালাগিবলৈ কোৱা নাই কিন্তু তাৰ উপৰিও যে চাকৰিকে কৰিব লাগিব সেইটো কথা নহয় চাকৰি উপৰিও ব্যৱসায় বেছি মনোযোগ দিয়াটো মই ভাল বুলি ভাবোঁ তেওঁলোকক ব্যৱসায়ৰ কাৰণে আগ্ৰহী হ'বলৈ কওঁ কাৰণ ব্যৱসায়ত চাকৰিতকৈ ব্যৱসায়ত নিশ্চয় স্ৱাধীন হিচাপে কাম কৰিবলৈ মানুহে সুবিধা পায় যি মন যায় নিজে কৰিব পাৰে ব্যৱসায়ত কিন্তু সময় উলিয়াব পাৰি তেনেধৰণে কৰি গ'লে মানুহৰ বহুতো সুবিধা হয় গাহৰি আজিকালি এটা গাহৰি বিকিলেও চল্লিছ পঞ্চাছ হাজাৰ পাব পাৰি গাহৰি ফাৰ্মখন খুলিলে পোৱালি যদি দিয়াই পোৱালি বিক্ৰী কৰিও লাভৱান হ'ব পাৰি এজনী গাহৰিয়ে দহ বাৰটাকৈ পোৱালি দিয়ে তাতকৈ কেতিয়াবা বেছিও দিয়ে কমো দিয়ে বাৰু তেনেকৈ কেইবাজনীও গাহৰি যদি তেনেকৈ পোৱালি দিয়াব পাৰে বহুত লাভৱান হয় কিন্তু সিহঁতক ভাল ধৰণে পোৱালিবোৰ যত্ন ল'ব লাগিব আৰু মাকজনী যেতিয়া গৰ্ভৱতী হয় সেই মুহূৰ্তৰ পৰা তাৰ ভাল ধৰণে প্ৰতিপালন কৰিব লাগিব মই তাকেই কওঁ যে যিসকল ল'ৰাই চাকৰিৰ কাৰণে দৌৰি আছে তেওঁলোকে চাকৰি ন কাৰণে দৌৰি নাথাকি ব্যৱসায় কৰক ব্যৱসায়ী কৰি নিজ স্ৱাধীন হিচাপে চলক তেওঁলোকে যিয়ে ব্যৱসায় নকৰক মনপুতি কৰক আগ্ৰহেৰে কৰক কামটো ফলৱৰ্তী হ'ব বহুতো তেওঁলোকে ব্যৱসায়ত যিমান লাভৱান হ'ব এমাহতে বহুত এতিয়া ধৰক গাহৰি এজনী পোৱালি দিলে সেই গাহৰিজনী পঞ্চল্লিছ দিনৰ পোৱালিখিনি পঞ্চল্লিছ দিনৰ ভিতৰত বিকিব পাৰিব তেওঁলোকে এটা পোৱালিত ছহেজাৰ পোৱালি দাম পাঁচ হেজাৰ ছহেজাৰ এতিয়া এটা পোৱালিত ছহেজাৰকৈ পালেও তেওঁলোকে দহটা পোৱালিত কিমান পাব ধৰকচোন তেওঁলোকে সেইকাৰণে তেনেকৈয়ে যদি কেইবাজনীয়ে তিনি চাৰিজনী গাহৰিয়ে পোৱালি দিয়া ফাৰ্মখনত পোৱালি বিকি কৰিয়ে বহুতো লাভৱান হ'ব পাৰিব এনেকৈ ছাগলী ব্যৱসায় কৰিব পাৰে ছাগলী ফাৰ্মো খুলিব পাৰে ছাগলী গৰু হওক গৰু ফাৰ্ম খুলিলে হ'লেও গৰু যদি খীৰতী গাই গৰু থাকে আজিকালি গাখীৰ দাম এপোৱাৰ দাম পোন্ধৰ টকা এক লিটাৰ গাখীৰ দাম পঞ্চাছ টকা যদি হয় তেতিয়াহ'লে ভাবকচোন কিমান হ'ব এজনী গাখীৰ এক লিটাৰতকৈ বেছি দিয়ে গাখীৰ গাখীৰ তেনেকৈও যদি ফাৰ্মখনত কেইবাজনীয় খীৰতী গাই ৰাখিব পাৰে বহুতো গাখীৰ বিকিয়ে লাভৱান হ'ব পাৰি তাৰোপৰি পোৱালি বিকিও তেওঁলোকে লাভৱান গৰু গৰু পোৱালি ডাঙৰ কৰি বিকি বহুত লাভৱান হ'ব পাৰি সেই অনুপাতে ছাগলীও ছাগলী যদি ফাৰ্মখন খোলা হয় ছাগলী ডাঙৰ কৰি মতা পোৱালি যদি দিয়ে তেওঁলোকক সিহঁতক খাচী কৰি থ'লে খাচী ছাগলী বিকি কৰি বিকিব পাৰে নে পঠা হওক খাচীয়ে হওক বিকি কৰি খাচী মাংসৰ দাম বেছি বাৰু তেনেকৈয়ে মাইকী ছাগলীবোৰ সঁচলৈ ৰাখিব পাৰে বা বিকিব পাৰে তেওঁলোকে তে সেইভাগেও বহুত টকা উপাৰ্জন কৰিব পাৰি তেনেকৈয়ে ম ম' হৰ ম'হ ম'হৰ কোৱা ম'হৰো ফাৰ্ম খুলিব পাৰে ধৰক ম'হৰো গাখীৰ ভাল ম'হ বিকি ম'হৰ পৰা ম'হ গাখীৰ বিকি কৰিও হেৰি কৰিব পাৰে উপাৰ্জন কৰিব পাৰি তেনেকৈ মই ভাবোঁ এইকাৰণে চাকৰি কৰি চাকৰি কৰিলে মাহেকত মূৰত যিখিনি টকা পাব উ ব্যৱসায় কৰিলে মানুহে বহুতো লাভৱান হ'ব পাৰি মাহেকৰ মূৰলৈ মাহেকলৈ ৰখি থাকিব নালাগে কিন্তু ব্যৱসায়ত সদায় টকা বুলিয়ে ক'ব পাৰি কাৰণ যদি ব্যৱসায় কৰা হয় কুকুৰা ফাৰ্ম এখনেই খোলা হওক বা যিয়ে নহওক কুকুৰা ফাৰ্মখন যদি পোহে কুকুৰা কণী বিকি কৰি সদায়ে পইচা উপাৰ্জন কৰিব পাৰি বা কুকুৰা বিকিও পাৰি কিন্তু ত চাকৰি কৰিলে চাকৰি কৰা মানুহে প্ৰতিদিনে টকা নাপায় মাহেকৰ মূৰত যিকেইটা টকা আজি পায় সেইকেইটাৰে মাহটো চলিবলৈ হয় কিন্তু মানুহৰ বেছি লাভৱান নহয় বুলি মই ভাবোঁ কিন্তু সেইকাৰণে কওঁ যে নতুন প্ৰজন্মক অকল চাকৰি পাছত ঘূৰি নুফুৰি ব্যৱসায়ত মন দিয়ক চাকৰি কৰিবলৈ মানুহৰ সকলো লাগিব বিদ্যাও লাগিব লগতে ভাগ্যও লাগিব পাবলৈ কিন্তু পালেতো ভালেই নেপালেও যিখিনি ল'ৰাই চাকৰি নেপায় তেওঁলোকক চাকৰি ক পোৱা নাই বা কৰি থকা নাই তেওঁলোকক মই কওঁ তোমালোকে ব্যৱসায়তো মন দিয়া তাতো বহুতো লাভৱান হ'ব পাৰিবা ফলৱৰ্তী হ'ব পাৰিবা আত্মনিৰ্ভৰশীল হৈ নিজেই চলি যাব পাৰিবা